আধুনিক বোৱা গোঁঠা বা চিলাই প্ৰযুক্তি এইটো হৈছে এতিয়াতো বৰ্তমান আধুনিক আগৰ দিনৰ মানুহেতো আগতে তাঁতশালেৰে কাপোৰ বোৱে আৰু চিলাই বেচে আৰু আধুনিক আধুনিক যুগত হ'ল এতিয়া বহুতো সুবিধা হৈছে চিলাই মেচিন বহুতো বিভিন্ন ধৰণৰ সা সঁজুলি বিভিন্ন ধৰণৰ প্ৰস্তুত হৈছে সেইকাৰণে মেচিন ওলাই বহুতো মানুহৰো অসুবিধা হৈছে আৰু মেচিন ওলাই আমি মেচিনত এদিনত দুইযোৰ তিনিযোৰকে কাপোৰ চিলাব পাৰোঁ আৰু মাহেকত আমি বহুতখিনি কাপোৰো চিলাব পাৰোঁ কাপোৰ তাঁতশালেৰে বৈ আমি বহুতো উৎপাদন কৰিছোঁ যাতে যেনেকে তাঁতশালেৰে বৈ আমি ৰিহা তিনি চাৰিখন আমি কাটিব পাৰোঁ আৰু আমি বহুতো জেগাত আমি তেনেকে নি বহুতো বহুতো কাপোৰ বেচিছোঁ আজিকালিতো আধুনিক হেৰি হয়তো চিলাই মেচিন হোৱাৰ পৰা বহুতো তেনেকুৱা সা সুবিধা বন্ধ হৈছে কাৰণ বোৱা আধুনিক

চিলাই মেচিন চিলাই মেচিন হৈ এতিয়া মানুহৰ বহুতো সুবিধা হৈছে যেনেকে আমি ঘৰতেই কাপোৰ চিলাব পাৰোঁ আৰু বহুতখিনি নিজেই কাম কৰিব পাৰোঁ সা সঁজুলি বহুতো ওলাইছে বহুতখিনি কামেই আমি কৰি ল'ব পাৰোঁ আৰু